মূল খেতি বুলি ক'লে বহুকেইটাই আছে আমাৰ লক্ষীমপুৰত তাৰে ভিতৰত ধান খেতি সৰিয়হৰ খেতি মটৰ মাহৰ খেতি আলুৰ খেতি তেনেকৈ চাহপাতৰ খেতি বহুকেইটাই আছে অৰ্থনৈতিক ক্ষেত্রত ক'বলৈ গ'লে আমাৰ ইয়াৰ পৰা বহুত বাহিৰলৈ চাউল ৰপ্তানী কৰা হয় সেইয়াই আমাৰ ইয়াত কৰা চাউলে বাহিৰৰ ৰাইজে খায় আৰু চাহপাততোটো আমাৰ অসমৰে হয় চাহপাতৰ খেতি কৰিও বাহিৰত বহুত বাহিৰলৈকে যায় বাহিৰতো বহুত প্রচলন হৈছে চাহ হওঁক চাহ খেতি ধানৰ খেতি আৰু সৰিয়হ তেল ধান কুঁহিয়া ধান আৰু কুঁহিয়াৰ কপাহ ফল মূল শাক পাচলি এইবোৰ আটাইতকৈ চাহিদা বেছি কাৰণ আমাৰ ইয়াত অসমৰ পৰা বাহিৰলৈ যায় আৰু বাহিৰত বহুত মানুহে খায় আৰু শস্য সিঁচা পদ্ধতিটো প্রথমে শস্য সিঁচিবলৈ মাটি দৰা চহাই লোৱা হয় পোন প্রথমে এই মাটি চহাবৰ বাবে ভিন্নজনে ভিন্ন পদ্ধতি অৱলম্বন কৰে কিছুমানে টেক্টৰৰ সহায়ত কিছুমানে নাঙলৰ সহায়ত আৰু বিভিন্নজনে বিভিন্ন সহায়ত মাটিখিনি চহাই লয় ইয়াৰ পিছত গুটি সিঁচা হয় বা পুলি ৰোৱা হয় তাৰ পাছত কিছুলোকে উৎপাদানৰ বৃ্দ্ধি বা ৰাসায়নিক বা জৈৱিক সাৰ প্রয়োগ কৰে তাৰ ওপৰিও পথাৰত জেওৰা ভেটা হয় গৰু ছাগলী নোসোমাবৰ বাবে নিৰ্দ্দিষ্ট সময়ৰ অন্তলাৰত অন্তৰালত পোক পতংগৰ পৰা ৰক্ষা পাবলৈ কীটনাশক দ্রব্য প্রয়োগ কৰে তেতিয়া এই খেতি চপোৱা হয় তেতিয়া বহুতে বিভি বিভিন্ন পদ্ধতিত ব্যৱহাৰ কৰে কিছুমানে হাতেৰে চপায় কিছুমানে মেচিনৰ সহায়ত চপায় শস্য চপোৱাৰ পাছত বেপাৰীয়ে এইবোৰ ঘৰৰ পৰা লৈ যায় আৰু নিজেও গৈ বজাৰত বিক্রী কৰে সাধাৰণতে এই পদ্ধতি সমূহ সমূহ শস্য অনুযায়ী বেলেগ বেলেগ হোৱা দেখা যায় এই খেতিসমূহ ঋতু অনুকু অনুসৰি ধান খেতি বর্ষা ঋতুত আৰম্ভ কৰে আৰু শীত ঋতুত চপায় সৰিয়হ তেল শৰৎ ঋতুত আৰম্ভ কৰে আৰু শীত বসন্তত চপায় আৰু শাক পাচলিতো কৰা দেখা যায়ে প্রতি বছৰে বা প্রতি মাহেই কৰা যায়